এ নাই এনে আৰু তুমি কি কৰিছা তুমি কি কৰিছা এ ময়ো এই ইউটিউব ভিডিঅ' এটা চাই আছিলোঁ ৰ'বা ডিম্পু বৰুৱাৰ ভিডিঅ' চোৱানে কিয় চাবাচোন ডিম্পুৰ ভিডিঅ'বিলাক ইমান ভাল লাগে ৰিচেণ্টলি চুইজাৰলেণ্ডত গৈছিলে ভিডিঅ'বিলাক চাবাচোন একদম চাবাচোন ইমান ভাল লাগে ৰিচেণ্টলি চুইজাৰলেণ্ডৰপৰা আহিলে ছাগে ভিডিঅ'কেইটা ইমান ভাল হৈছে পুৰা ইমান ভালকৈ দেখাইছে আৰু পুৰা নিজে যোৱা নিচিনা ফিল হয় আৰু ভিডিঅ'কেইটা চালে হয় হয় কিয় নহয় তেওঁ ইমান ভাল ভাল বস্তু দেখায় চাবলগা বস্তুবিলাকে দেখায়তো ডিম্পুৱে মই পুৰা ফেন আৰু

তাকে মই কিন্তু মোৰ কিন্তু খুব ভাল লাগে মানে ডিম্পুৰ ভিডিঅ'ৰ পৰা কিবা কিবি শিকিব পাৰি আৰু বহুত কিবা কিবি নজনা কথা যিবিলাক কথা আমি বহুত সৰু সৰু কথা যে গুৰুত্ব দিয়ে ন যিবিলাক আমাৰ চকুতে নপৰে সেইবিলাক কথাৰ ওপৰত পুৰা ইমান ধুনীয়াকৈ ভিডিঅ' বনায় মানুহে পাহাৰ কাটে অঁ সেইটোৱে বহুত কথা শিকিব পাৰি আৰু তাকে নহ'লে আজিকালি ইউটিউব চেনেল বিলাকতো চাবই নোৱাৰি ডিম্পুৰ পৰা শিকিব পৰা মানে বহুত কিবা কিবি আছে বুলি মই ভাবোঁ আৰু তাকে ঠামনেল বেলেগ থাকে তাৰপিছত ভিতৰত বেলেগহে থাকে কিবা চাবাচোন তিনি চাৰিটামান ভিডিঅ' আছে ইমান ভাল লাগিছে মই গোটেই কেইটা চাইছোঁ মানে অঁ অ'কে অ'কে